হেল্ল' বাইদেউ মানে কি মই ইয়াত ইয়াত আহিছিলোঁ ডি চি কৰ্টত এটা ইণ্টাৰভিউ কৰিবলৈ আৰু ইয়াত তিনিদিন মই থাকিলোঁ কিন্তু এতিয়া মোৰ ইণ্টাৰভিউটো যিহেতু শেষ হ'ল সেইকাৰণে ভাবিছিলোঁ ইয়াত কেইদিনমান আৰু থাকি ইয়াত থকা ঠাইবোৰ অকমান ঘূৰি লওঁ গতিকে মই ভালদৰে ইয়াৰ বিষয় মানে নাজানো গতিকে আপুনি মোক ক'ব পাৰিব নেকি ইয়াত ঘূৰিবলৈ কিবা ঠাই এনেকুৱা কিবা ভাল ঠাই আছে নেকি অঁ মানে যাব বিচাৰিছিলোঁ মানে কেনে কেনেকৈ যাব পাৰিমনো মানে মই ভালদৰেে চিনি নাপাওঁ মানে সুবিধাটো অঁ মানে ভাল ভাল গাড়ী মটৰৰ এনেকুৱা সুবিধা পাম ন অঁ আৰু মানে থাকিবলৈয়ো ঠাই লাগিছিল মানে মোক এতিয়া থাকিবলৈ কিবা ভাল ইয়াত জেগা আছে নেকি অঁ কিন্তু তাতে থাকিব লাগিব আৰু খোৱা লোৱাৰ ব্যৱস্থাটো ইয়াত ভালদৰে পাম পাম নেকি অঁ মানে এতিয়া যিহেতু আহিছোঁ মানে এতিয়া ঘূৰি ফুৰি আৰু যাম বুলি ভাবিছিলোঁ এতিয়া গতিকে আপোনাক অকণমান সুধি চালোঁ আপুনি সহায় কৰি দিব আৰু মই মানে ভালদৰে নেজানোতো গতিকে আপুনি অকণমান দেখাই দিব কেনেকুৱা ক'ত কি পাম অঁ আপুনি গাড়ীখনৰ আপুনি গাড়ীখনৰ সৈতে মোক যোগাযোগ কৰি দিবচোন মানে মই কাইলৈ গ'লোঁ হয় ভৈৰৱকুণ্ডৰ ফালে মানে কালি ৰাতিপুৱালৈ যাম বুলি ভাবিছিলোঁ এতিয়া মই ডি চি কৰ্টৰ ওচৰতে আছিলোঁ অঁ আজি থকাতো সেইটো লাগিছিল অঁ হ'ব দিয়ক তেতিয়াহ'লে বা মানে আজি থাকি ৰাতিপুৱালৈ ওলাই যাম আৰু আপুনি গাড়ীখনত এতিয়া মোক কথা কথা পতাই দিব অঁ হব দিয়ক তেন্তেহ'লে বাইদেউ অঁ অঁ হ'ব দিয়ক মোৰ নাম শ্ৰী চন্দনা দাস অঁ হ'ব দিয়ক তেন্তেহ'লে বাইদেউ বহুত বহুত ধন্যবাদ এইখিনি কৈ দিয়া বাবে মোক অঁ দিয়ক